দাদা আমাৰ গন্তব্য স্থানলৈ আৰু কিমান টাইম লাগিব তাত কিবা টেফিকৰ প্ৰব্লেম হ'ব নেকি যদি ট্ৰেফিকৰ প্ৰব্লেম হয় কোনোবা ফালেদি যদি চৰ্টকাট ৰাস্তা আছে জ সোনকালে যায় পোৱাৰ সেইটো ৰাস্তা পালে আমাৰ ভাল হয় যদি আপুনি সেইটো ৰাস্তা সোনকালে পোৱা ৰাস্তা এটা চাওঁক যদি নাই তেতিয়াহ'লে ট্ৰেফিকৰ কথাটো জানিব পাৰিলে আমাৰ ভাল আছিলে কাৰণ ট্ৰেফিকৰ ট্ৰেফিক থাকিলে এক মোৰলৈ আমাৰ মানে দেৰি হৈ যাব নহয় যেতিয়া দেৰি হ'ব তেতিয়া আৰু আমাৰ প্ৰব্লেম হৈ যাব কাৰণ তেতিয়াহ'লেতো টেফিকটো জানিব পাৰিলে ভাল আছিলে জানিব জনাৰ কাৰণে আপোনাৰ কিবা সেই আছে নেকি যদি সেই টেফিকৰ কথাটো আপুনি নাজানে তেতিয়াহ'লে সোনকালে পোৱা ৰাস্তা এটা আপুনি বিচাৰি পেলাই লওঁকচোন যদি সোনকালে পাই সোনকালে যাব লাগে তাৰমানে টেফিকত পৰিলে মোৰ বহুত প্ৰব্লেম হৈ যাব মানে মই বহুত জল্দি যাব লাগে